হয় হয় অঁ আপুনি কোনে কৈছে

হয় হয় হয় অঁ অঁ কওকচোন কেতিয়া কোৰ্ছটো মানে ষ্টাৰ্ট মানে ষ্টাৰ্টিং আপোনাৰ হৈয়ে গ'ল অলৰেডি অঁ পাৰিব নিশ্চয় পাৰিব হয় অঁ অঁ মানে মানে আপুনি এতিয়া আপোনাৰ কোচিং মোৰ ইয়াত মানে তিনি প্ৰকাৰৰ আছে এতিয়া কোনটো পদ্ধতি কৰা তিনিমহীয়াত আছে ছমহীয়াত আছে আৰু বছৰেকীয়া আছে বছৰী অঁ ছমহীয়াটো যদি কৰিব বিচাৰা তেতিয়াহ'লে তুমি এডমিশ্যনটো আগে ল'ব লাগিব তাৰপিছত তুমি তিনি মাহত মন্থলী ফিজটো একেলগে জমা দিব লাগিব হয় অঁ উইকলী তোমাৰ আমাৰ ইয়াত আনতকৈ আপোনাৰ তোমাৰ এদিন বেছিকৈ কৰা হয় আৰু পাঁচদিনেই কৰা হয় আনত তোমাৰ চাৰিদিন কৰা হয় মই হয় মোৰ ইয়াত এদিন বেছিকৈ কৰা হয় হয় হয় অঁ তুমি এই ইভিনিংটো ইভিনিং কৰিম বুলিও কৰিব পাৰিবা তুমি মৰ্ণিং কৰিম বুলিও কৰিব পাৰিবা হয় অঁ তোমাৰ গ্ৰুপৱাইজ আছে এটা গ্ৰুপত দহজনকৈ হয় হয় এজন এটা গ্ৰুপত দহজনকৈ জইন মানে তুমি কৰিম বুলিলে এই নেক্সট উইকতে কৰিম বুলি কৰিব পৰা মানে কেইবাজনেও তেনেকৈ ফোন কৰিছে অ' তেখেতৰ যদি জইন কৰিব খোজে তেখেতৰ গ্ৰুপটোতে মই জইন কৰাই দিব পাৰিম হয় হয় হয় হয় অঁ অঁ আপুনি আগতে ক'ৰবাত কৰিছিলে নেকি বেলেগ অন্যত অঁ নাই কৰা ন হয় হয় এইবাৰ আপুনি প্ৰথম কৰিব ন হয় হয় হয় আপুনি অন্য বাকী য়োগাৰ বিষয়েতো জানেই ছাগৈ আৰু কম কমকৈ হ'লেও হয় হয় হয় অঁ তাকে আৰু আপুনি হেৰি অঁ কণ্টেক্ট কৰিব হয় সেইটো নাম্বাৰতে কণ্টেক্ট কৰিব হয় আৰু আৰু যদি জানিবলগীয়া কিবা আপোনাৰ আছে এই আপুনি এই নাম্বাৰটোতে ফোন কৰি জানিব বিচাৰিব অঁ হয় ঠিক আছে ধন্যবাদ হয়